হয় দাদা আপোনালোকৰ পৰা যে মই মোবাইল এখন লৈছিলোঁ হয় ৰিয়েলমি নাইন প্ৰ' প্লাছ হয় পঁচিশ হাজাৰ টকা দি হয় এই ফোনখন চলাই মেলি সঁচাকৈ বহুত বেয়া লাগিছে একে কোনোপধ্যৰে ভাল নহয় হয় এই ফোনটো মই ফটো উঠিবলৈ যিমান আশা কৰিছিলোঁ যে ফটোত ফটো ভাল আহিব ইমান ভাল নাহে অকণমান দিনৰ পোহৰত ফটো মাৰিলে বেছিকৈয়ে বগা আহে ৰাতিকৈ ফটো মাৰিলে আন্ধাৰ আহে হয় দিনৰ পোহৰত মানুহৰ চেহেৰাটো একে ৰং বিৰং হৈ যায় একেবাৰেই ভাল নহয় কেমেৰাটো যিহেতু মই আমি মোবাইলটো কেমেৰা ফটো উঠিম বুলিকেই কিনা হয় তো ফটো এখন দুখন মাৰিবলৈ যোগ্য নহয় বহুত বেয়া বহুত বেয়া ফটো উঠে সেই ফোনেৰে আৰু এই ফোনেৰে গেম খেলিবলৈও বহুত বেয়া গেম খেলিলে ফোন ফোন বহুত শ্ল' হৈ যায় ফোন একেবাৰে ভালকৈ নচলে গেম খেলিলে মাজতে ৰখি ৰখি যায় হয় গেমৰ মাজত কোনোবাই ফোন কৰিলে গেম ৰখি যায় হয় ইণ্টাৰনেট কানেকশ্যনো একেবাৰে বেয়া ইণ্টাৰনেটো ভাল নচলে আমাৰ ঘৰত বেলেগ ফোনেৰে আকৌ ভালকৈ চলে হয় আপোনাৰ ফোনটোৰে একেবাৰে ভালকৈ নচলে ইণ্টাৰনেট বহুত লাহেকৈ বহুত শ্ল' চলে কিবা এটা বস্তু মই চাবলৈ হ'লে ভিডিঅ' চাবলৈ হ'লে একেবাৰেই ভালকৈ নচলে হয় আৰু হয় বেটাৰী বেক আপ বহুত বেয়া একেবাৰে কম সময়ত বেটাৰী শেষ হৈ যায় হয় বেটাৰী মই এনেই বেলেগ ফোনৰ পাঁচ ছয় ঘণ্টা দিয়া হয় ব্যৱহাৰ কৰিলে ইয়াত দুঘণ্টামানতে বেটাৰী শেষ শেষ হ'ব লয় ঘনাই ঘনাই চাৰ্জ দিবলগীয়া হৈছে হয় এই ফোনটো লৈ মানে একেবাৰে বহুত বেয়া অনুভৱ কৰিছোঁ মই হয় হয় একেবাৰে টকা পানীত পেলোৱা যেন হৈছে হয় হয় সঁচাকৈ মানে একে বহুত বেয়া অনুভৱ আপোনাৰ এই ফোনটো লৈ মেলি হয় তাকে ঠিক আছে দিয়ক ধন্যবাদ